হয় ৰন্ধা কামটো মোৰ হবি হিচাপে লোৱা ক্ষেত্ৰত মোৰ মায়ে মোৰ জীৱনত ভাল ভূমিকা পালন কৰিছে কাৰণ মোৰ মায়ে ৰন্ধাত ৰন্ধা বঢ়াত ভালকৈ কৰে খায়ো সোৱাদ লাগে মায়ে যেতিয়া ৰন্ধা বঢ়া কৰে মই বহি বহি চাই থাকোঁ বা এটা দুটা মই শিকিছোঁও মাৰ পৰা ৰন্ধা আৰু যেতিয়া মোৰ ৰন্ধাতো খাই ভাল পাই কাকো পৰিয়ালৰ কোনোবা মানুহক যেতিয়া মই খাবলৈ দিওঁ তেতিয়া সিহঁতেও খাই ভাল পায় আৰু তেতিয়া মোৰ আৰু বনাবলে উৎসাহ হয় যাতে আৰু মই ইউটিউবত নতুন নতুন ভিডিঅ' চাই থাকোঁ এনেকৈ খোৱাৰ ৰন্ধাৰ তাৰ পৰা চাই চায়ো মই বহুতখিনি ৰন্ধা বঢ়াৰ কাম শিকিছোঁ আৰু খুব মোৰ ভালো লাগে এইবোৰ ৰন্ধা বঢ়া কাম সেইবাবে মোৰ ৰন্ধা হবিটো জীৱনত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে